যদি মই পৃথিৱীৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰোঁ তেনেহ'লে মই ইউনাইটেড আৰৱ এমেৰেইটচৰ ডুবাই চহৰখনলৈ যাব বিচাৰিম কাৰণ ডুবাই চহৰখন যথেষ্ট টেকন'লজিকেলী ইম্প্ৰোভড আৰু তাত নতুন নতুন যথেষ্ট টেকন'লজী আৱিষ্কাৰ কৰি থাকে আৰু তেওঁলোকৰ চহৰখনৰ যিবোৰ ধৰণ যোগাযোগ ব্য়ৱস্থা যাতায়ত এইবোৰ যথেষ্ট উন্নত মানৰ গতিকে সেই সকলো বস্তুবোৰ চাবলৈ যথেষ্ট মন আছে তেওঁলোকৰ আৰ্কিটেক্সাৰো পৃথিৱীৰ সৰ্বোত্তম আৰু তেওঁলোকৰ বুৰ্জ খলিফা যিটো পৃথিৱীৰ সকলোতকৈ ওখ অট্টালিকা আৰু পৃথিৱীৰ একমাত্ৰ ছেভেন ষ্টাৰ হোটেল বুৰ্জ আল আৰৱ এই দুয়োটা চাবলৈ যথেষ্ট মন আছে তেওঁলোকৰ ৰাস্তা আৰু আৰ্কিটেক্সাৰ এইবোৰ যথেষ্ট উন্নত মানৰ পৃথিৱীৰ সৰ্বোত্তম বুলি ক'লেও ভুল নহ'ব গতিকে মোৰ ডুবাইলৈ যাবলৈ যথেষ্ট মন আছে